ৰান্ধনিৰ কামটো হবী হিচাপে সকলোৱে মোক মৰম চেনেহ কৰে আৰু সকলোৱে সহায় সহযোগিতা কৰে সকলোৱে আদৰ কৰে সকলোৱে মোক ভূমিকা পালন কৰাৰ কাৰণে সকলোৱে মৰম কৰে খুব বেছি সাহস দিয়ে সাহস পাওঁ মৰমো কৰে সকলো ধৰণৰ সহায়ো কৰে আৰু তেনেকুৱা ধৰণৰ বিশেষ একো নাই খুব মৰম আদৰ তেনেকুৱাখিনি মাজতে কৰি আছোঁ মানে কি মায়ে যদি কেতিয়াবা কয় তুমি কি বনাব লৈছা কি নাই লোৱা তেনেধৰণে সোধে তেতিয়া মই কওঁ আৰু যে মা কি ভাল পোৱা আজি সেইটো বিষয় লৈ তেনেকৈ তেওঁ কি ভাল পায় সেইটো বনাওঁ আৰু ধৰি লওক তেনেকে ঘৰৰ সদস্যসকলেও সহায় কৰে বিশেষ শাক পাচলি কিবাকিবি এনেকৈ অনা মেলা কৰাত বিশেষ আৰু বেলেগ ভূমিকানো বিশেষ কি থাকিব ঘৰখন বুলি ক'লে সকলোৰে ঘৰখন অকল ৰান্ধনীজনীৰে নহয় গতিকে সকলোখিনি ভূমিকা সকলো ফালৰ পৰা থাকিব লাগিব তেনেকুৱা ধৰণৰ আৰু বিশেষ তেনেকুৱা বিষয় লৈ ইমান ক'বলগীয়া নাথাকে গতিকে ৰান্ধনিতো সদায় ৰান্ধনিয়ে আৰু গতিকে সকলো পালন কৰিবই লাগিব ভূমিকা হিচাপে পালন কৰিছে তেওঁলোকেও কৰিছে আৰু তেওঁলোকৰ সাহসতে সহায়তে মইও ইমানখিনি কৰিব পাৰিছোঁ গতিকে সকলো মৰমৰ মাজতে নিৰ্ভৰ কৰে আৰু মৰম আদৰ সেইখিনিৰ ওপৰতে নিৰ্ভৰ কৰে বিশেষ আৰু কি ক'ম তেনেকুৱাই আৰু সকলোৱে মোক সাহস দিয়ে তেনেধৰণে মইও মৰমো কৰে আৰু ভূমিকাও পালন কৰে তেনেকুৱা আৰু বিশেষ ক'বলগীয়া মোৰ একো নাই সকলোয়ে হেল্প কৰে মইও হেল্প কৰোঁ গতিকে আমাৰ ৰান্ধনি বুলি কোৱা বস্তুটো মানে সেয়াই আৰু ৰান্ধনিতো বহুত মৰমৰ ঘৰখনৰ ৰান্ধনিয়ে মৰম কৰে সেইকাৰণে ৰান্ধনিকো মৰম কৰে ৰান্ধনিয়ে ভূমিকা পালন কৰে কাৰণে ৰান্ধনিকো ভূমিকা পালন কৰে তেওঁলোকে সেয়া আৰু তেনেকুৱা ধৰণৰ কথা গতিকে তাকেই কৈছোঁ আৰু দুআষাৰ আৰুনো কি ক'ম বিশেষ মোৰ ফালৰ পৰা সেই দুআষাৰ কৈ সামৰণি মাৰিছোঁ আৰু ধন্যবাদ